হয় আমাৰ অঞ্চলৰ ওচৰে পাঁজৰে পশু চিকিৎসালয় আছে প্ৰায় তিনি চাৰি কিলোমিটাৰৰ দূৰত আছে সৰু সৰু পশু পক্ষীৰ যদি বেমাৰ আজাৰ হয় তেতিয়া আমি তালৈ লৈ যাওঁ আৰু ডাঙৰ পশু পক্ষীৰ যদি বেমাৰ আজাৰ হয় তেতিয়া আমি চিকিৎসকক যোগাযোগ কৰোঁ আৰু তেওঁলোক আহি আমাৰ ঘৰত চিকিৎসা কৰে যদি তাত পৰ্যাপ্ত পৰ্যাপ্ত সা সুবিধা নাথাকে তেতিয়াহ'লে আমি চেম্বাৰলৈ লৈ যাওঁ আৰু তাতে চিকিৎসা কৰে